হেল্ল' মামা ভাগিন হোটেল নহয় জানো এইখন মই যে বজাৰলৈ যাওঁতে সদায় চাহ একাপ খাওঁ

মোৰ তাত চিঙৰা বা এই তিলপিঠাটো খাই বহুত ভাল লাগিলে সেইটো কাৰণে মানে ল'ৰাৰ বাৰ্থডে' আছে সেইটো কাৰণে মানে চিঙৰা কেইটামান লাগিছিল যদি হয় ডেলিভাৰী কেছ দিয়ে যদি কেইটামান আনিম বুলি ভাবিছোঁ